দুৰ্গা পূজাৰ সময়ত অষ্টমী বা নৱমী নৱমী তিথিৰ দিনা এটা এটা তিথিত আমাৰ ঘৰত আমি সৰুৰপৰাই পাই আহিছোঁ যে কুমাৰী পূজা কৰা হয় তাৰ মানে এইটো দিনা মানে কি কৰা হয় তিনিজনী বা পাঁচজনী অকুমাৰী ছোৱালীক দেৱী সজাই দেৱীৰ ৰূপত তেওঁলোকক পূজা কৰা হয় তেওঁলোকৰ সেই তিনিজনী বা পাঁচজনী ছোৱালীক সেই ঘৰলৈ মাটি আনি তেওঁলোকক ভৰি ধুৱাই তেওঁৰ ভৰি ধোৱা পানী মূৰত লৈ তেওঁ এখন কাপোৰ পাৰি তেওঁলোকক বহিবলৈ দিয়া হয় আৰু সেই ছোৱালীকেইজনী আগে আগে বিবিধ নৈবদ্য শৰা চাকি ধূপ লগাই বা যিখিনি আমি দিব পাৰো দান দক্ষিণা তেওঁলোকক দি আমি পূজা কৰোঁ আৰু পূজাৰ শেষত তেওঁলোকে আমাক ফুল বা ফুট এইবিলাক দি আমাক তাৰ মানে আশীৰ্বাদ দিয়ে এইটোত ধৰা হয় যে আমাক দেৱী মাই আমাক আশীৰ্বাদ দিছে তাৰ পিছত পূজা কৰা হোৱাৰ পিছত তেওঁলোকক আমি সেইদিনা আমাৰ পাৰ বলি দিয়ে ঘৰতে বলি দিয়া হয় পাৰৰ মাংস বা তেনেকুৱা তেওঁলোকে ভাল পোৱা বস্তুৰে তেওঁলোকক আপ্যায়িত কৰা হয় শেষত তেওঁলোকক আমি যথাসাধ্য অনুসৰি দান বৰঙণি দান দি আমি তেওঁলোকক আমাৰ ঘৰৰপৰা বিদায় দিওঁ এইটোৱে আমাৰ নিয়ম আমাৰ আজো ককাৰ পৰা চলি আহিছে এতিয়ালৈ আমি এইখিনি নিয়ম এতিয়াওঁ চলাই আছো